প্ৰায়বোৰ চল্লিছ টকা পঞ্চল্লিছ টকা ষাঠি টকাও আছে ষাঠি টকাও আছে মটৰ ষাঠি টকা বিলাহী চল্লিছ টকা অঁ কি কৈছিলে

অঁ বিন অঁ বিন ষাঠি টকা দেই

আৰু বিশেষ লাগিব